মই দিনটোৰ ভিতৰত ৰাতিপুৱা আৰু গধূলি সময়ত কিতাপ পঢ়ি ভালপাওঁ কিতাপ পঢ়াৰ মোৰ এটা সৰুৰেপৰা অভ্যাস আছে আৰু কিতাপখন পঢ়ি সেই কিতাপৰ যিটো সাৰাংশ সেইটো মই তাত বুজিবলৈ যত্ন কৰোঁ আৰু সেই কথাখিনিকেই মই লিপিবদ্ধ কৰি ৰাখিব বিচাৰোঁ আৰু যি পাৰোঁ ৰাখি থওঁ হোমেন বৰগোহাঁই ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে প্ৰতিমান ব্যক্তিসকলৰ কিতাপবোৰ পঢ়ি মোক ভাল লাগে আৰু তেওঁলোকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে